অঁ মই যাত্ৰীবাহী বাছৰ বিষয়ে ক'ব পাৰিম কিন্তু আমাৰ মইতো প্ৰায়ে মানে যোৰহাটলৈ আপ ডাউন কৰোঁ বাছতে আৰু কিন্তু আমি প্ৰায় পিকনিক খাবলৈও যাওঁ প্ৰায় জানুৱাৰী মাহত ডিচেম্বৰ মাহত যাওঁ তাত তেজপুৰ যাওঁ যোৰহাট গোলাঘাট এনেকুৱা ধৰণৰ গুৱাহাটীলৈও যাওঁ চিৰিয়াখানা চাবৰ কাৰণে বা শিৱসাগৰ যাওঁ ৰংঘৰ কাৰেংঘৰ চাবৰ কাৰণে যাওঁ তাত ভাল লাগে বাছত গৈ ভাল লাগে বহুতো ভাল লাগে বাছৰ আকৌ খিৰিকী ছাইডৰ ছিটটোও মোৰ ভাল লাগে আৰু পাৰিলে মই ড্ৰাইভৰ ছাইডৰ ড্ৰাইভৰ যে ছাইডত যে ছিট থাকে তাতো মই ভালপাওঁ কিন্তু হাই হুলস্থূল হ'ব নালাগে বহি যোৱা মানুহবোৰ বেছিকৈ কথা বতৰা হ'ব নালাগে হাই হুলস্থূল হ'ব নালাগে ধুনীয়াকৈ বহি যাব লাগে আৰু ড্ৰাইভজনক কোনো যাতে কোনো যাতে হেৰি নহয় কোনো মানে হুলস্থূল পৰিৱেশত তেওঁৰ সেইফালেদি মানে কাণ নপাতে তেনেধৰণৰ হ'ব লাগে বাছেৰে গ'লে বহুতো ভাল লাগে কিছুমান বতাহ বতাহটো ইমান ধুনীয়াকৈ কেতিয়াবা মাৰি গৈ থাকে তেওঁৰ বাছত বাছত আৰু মানে ড্ৰাইভাৰজন ড্ৰাইভাৰজনো কমফৰ্টেবুল হ'ব লাগে হে আৰু যাত্ৰীবোৰ বহি যোৱা যাত্ৰীবোৰ ভাল হ'ব লাগে যাতে ইফালৰপৰা সিফালে মানে মানুহৰ হাই কাজিয়া হ'ব নালাগিব তাত আৰু বহুতো ধৰণৰ মানে বাছত গৈ ভাল লাগে যিকোনো ক্ষেত্ৰতেই বাছত গৈ ভাল লাগে